বাগিচাত বুলি ক'বলৈ হ'লে আমি সদ্যহতে ফুলৰ বাগিচা আমি প্ৰথমে কোৰ মাৰোঁ কোৰেদি মাটিখিনি প্ৰথমে চহাই লওঁ চাহ কৰি লোৱাৰ পিছত ফুলপুলিখিনি আমি ধুনীয়কৈ ৰুওঁ ফুলপুনিখিনি ৰোৱাৰ পিছত আকৌ আমাৰ পানীৰ প্ৰয়োজন হয় পানীটো আমি আমাৰ বাল্টিং এটাত পানীখিনি নিওঁ নি এটা আমি নাৰিকল তেলৰ টেমা আমি ঘৰত প্ৰস্তুত কৰি লোৱা নাৰিকল তেলৰ টেমাটো প্ৰথমে এটা ছাইডে মুখটো কাটি ল'ব লাগিব তাৰ ইটো ছাইডটোত এটা গজাল দি সৰু সৰুকৈ ফুটা কৰি ল'ব লাগিব ফুটা কৰি নাৰিকল তেলৰ টেমাটোত এডাল ধ ধুনীয়াকৈ দীঘলকৈ মাৰি এডাল লগাই ল'ব লাগিব আৰু সেই মাৰিডালে টিঙটোৰ পৰা টেমাটোত পানী ভৰাই পুলিটোৰ ওপৰত লাহে লাহে দিব লাগিব তেতিয়া পুলিটোৱে কষ্ট নাপায় মানে পানীটো জৰ জৰকৈ নপৰে লাহে লাহে নাৰিকল তেলৰ টেমাটোৰ পৰা পানীখিনি পৰিব আৰু পুলিটোৱে তেতিয়া কষ্ট নাপায় তাক আমি ৰাতিপুৱা এবাৰ গধূলি এবাৰ আমি নাৰিকল তেলৰ টেমাইদি এই পানী দিওঁ আৰু কেতিয়াবা আমি জেং কোৰ ব্যৱহাৰ কৰোঁ কাৰণ এই যে কিছুমান দুবৰিবন জাতীয় লতা জাতীয় যেতিয়া বন হয় সেইখিনি আকৌ কোৰেদি খান্দিলে মাটিখিনি খান্দ খায় আহিব তেতিয়া আমি জেংকোৰেদি সেই বনখিনি টানি চুঁচি আনিব পাৰোঁ চুঁচি আনিলে তেতিয়া তাৰ গুড়ি সতি উঘালি আহিব কিন্তু মাটিখিনি খান্দ খাই নাহে জেংকোৰখনে সহজে সেই লতা জাতীয় বনখিনি টানি চফা কৰিবলৈ সহজ হয় তাৰপিছত আকৌ কেতিয়াবা আমাৰ গছপুলিটো গুড়িত মাটিখিনি কোমল কৰি দিব লগা হয় নহ'লে মাটিখিনি ঠাহ খাই যদি লাগি থাকে পুলিটো বাঢ়িব নোৱাৰে তেতিয়া আমি কি কৰোঁ সেই পুলিটোৰ ওচৰত আকৌ কোৰখন মৰাটো বা জেংকোৰ মৰাটো সম্ভৱ নহয় তেতিয়া আমি তাত এখন খন্তি ব্যৱহাৰ কৰিব পাৰি খন্তিখনে লাহে লাহে পুলিটো গুড়িত আপুনি যিমান সৰুকৈ মানে হাতে দি সেইটো আৰু বহি লৈ খন্তিখনে চাৰিওফালে মাটিটো কোমল কৰি তাৰপিছত পানী যদি দিয়া হয় পুলিটো ধুনীয়াকৈ বাঢ়ি আহে আৰু সেই খন্তিখনে যেতিয়া আপুনি মাটিখিনি চহায় তেতিয়া আপোনাৰ সেই আঁতৰৰ মাটিখিনি টানেই হৈ থাকিব কিন্তু পুলিটো গুড়িটো ধুনীয়াকৈ কোমল হ'ব আমি আৰু এটা কাম কৰোঁ যদি আমি ডাঙৰ শাক পাচলি বাগিচা আমি তৈয়াৰ কৰিব লগা হয় তেতিয়া আমাৰ সৰহ মাটি আমি ব্যৱহাৰ কৰিব লগা হয় সৰহ জেগা যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি আকৌ প্ৰথমে মাটিখিনি গৰুৰ গৰুৱেদি হাল বাই মাটিখিনি চহাই ল'ব লগা হয় তেতিয়া মানে সৰহিয়া মাটিখিনিটো আমি কোৰ মাৰি চ চাহ কৰিব নোৱাৰিম গৰু হাল বাওঁ হাল বোৱাই মাটিখিনি চাহ কৰি লৈ তাৰপিছত আমি আকৌ এই কোৰেদি সৰু সৰুকৈ খলি কৰি তেতিয়া ফুলপুলি বা শাক পাচলি মানে বাগিচাখন প্ৰস্তুত কৰিবলৈ সহজ হয় তাৰপিছত কোৰেদি সৰু সৰু খলি কৰি তাৰপৰা আপুনি পুলিখিনি যদি ৰুই যায় তেতিয়া মানে আপোনাৰ দূৰত্বটো মিলাবলৈও এইটোৰ পৰা সেইটোৰ দূৰত্বটো চাই ৰুবলৈ সহজ হয় আৰু অকল পুলিটো ৰুলেই নহ'ব কিন্তু ৰোৱা পিছত আপুনি প্ৰথম দিনাই পানী দিব নালাগে তাৰ পিছদিনাৰ পা কিন্তু পানী দিয়াটো বাধ্যতামূলক কৰিব লাগিব আৰু পানীটো আমি আকৌ এই যিটো মই নাৰিকল তেলৰ টেমাৰ কথা ক'লো সেইটোৱেটো যদি দিয়ে তেতিয়া মানে পুলিটো খুব পানীটো লাহে লাহে পৰিব আৰু পুলিটোৱে কষ্ট নাপায় তেনেকৈ যদি আমি বাগিচা এখনত প্ৰস্তুত কৰোঁ খুব সোনকালে পুলিটো বাঢ়িবলৈ সুবিধা পায় আৰু আমাৰ পুলিটোৰ কাষত যদি আমি অকণ শুকান গোবৰো দি দিওঁ তাৰপিছত পানী দিওঁ আৰু খুব সোনকালে পুলিটো লহপহকৈ বাঢ়ি আহে তে সেইখিনি ব্যৱহাৰ যদি কৰি আমি বাগিচাখন প্ৰস্তুত কৰোঁ আমাৰ বাগিচাখন সুন্দৰ হয় আৰু এই এইকেইটা বস্তু মুঠৰ ওপৰত আমাৰ খুব প্ৰয়োজনীয় কোৰখন প্ৰথমে লাগিবই তাৰপিছত জেংকোৰেদি আমি চফা কৰিব লাগিব আৰু খন্তিখনেদি মাটিটো চাৰিওফালে আমি কোমল কৰি দিব লাগিব মাটিখিনি পুলিটো কাষত যদি মাটিখিনি টান হৈ থাকে সি বাঢ়িব নোৱাৰে তে তাক বাঢ়িবলৈ হ'লে মাটিটো অলপ মাজে মাজে সদায় নহয় আপুনি সপ্তাহ দহ দিনৰ মূৰত মাটিখিনি ছাইডৰ মাটিখিনি অলপ মিহি মিহিকৈ হাতেৰে কোমলকৈ মানে ওকটি দিব লাগিব মিহিকৈ খান্দি দিব লাগিব ঘন ঘনকৈ খান্দি দিলে মাটিখিনি কোমল হৈ থাকিলে এটা পানীটো দিলে সি ধুনীয়াকৈ লহপহকৈ বাঢ়িবলৈ সুবিধা পায়